মই যোৱা কেইদিনমান আগতে কুৰ্টী এটা অৰ্ডাৰ কৰিছিলোঁ কোৱালিটিটো বহুত ভাল আছিল আৰু কমফৰটেবলো আছিল পিন্ধি যোনটো বস্তু আমি দোকানত মানে বহুত দামত পাওঁ বা মই সে সেনেকুৱা ধৰণেৰে কুৰ্টী পাইছোঁ দোকানত যোনটোৰ দাম আছিল এক হেজাৰ সেইটো সেনেকুৱা ধৰণেৰে কুৰ্টীটো মই অনলাইন দেখিলোঁ আৰু কম দামো পালোঁ সেইকাৰণেই মই সেই কুৰ্টীটো দিলোঁ অৰ্ডাৰ আৰু কুৰ্টীটো ভালেই আছিল একেই দোকানৰ দৰে পালোঁ